হেল্ল' অঁ আপুনি ক'ৰ পৰা কৈছে অ' অন্নিচুৰৰ ক'ত আছে অঁ অঁ অঁ এতিয়া মই কেনেকৈ যাম অঁ কওকচোন

অঁ আৰু আহোঁতে অঁ অলপ দিগদাৰ হ'ব নেকি বাইদেউ অঁ এতিয়া ৰাতি অঁ দিগদাৰ হ'লে মোৰো দিগদাৰ হ'ব ন অঁ তাত বেলেগ লাইট নাই নে কিনো একো এই অঁ

অঁ মোৰ ইয়াৰ পৰা দূৰ হয় সেইকাৰণে কিবা দিগদাৰ হয় নে কিনো অলপ অঁ অঁ অঁ আহিব লাগিব ন মইতো গ'লে আহিব লাগিব আৰু এনেই কিমানমান টাইম হ'ব অঁ অঁ অঁ অঁ